আমাৰ অসমীয়া খাদ্য সংস্কৃতিৰ লগত বিশেষভাৱে নাৰিকল আৰু চেনী এই সকলো একেলগে আমি ব্যৱহাৰ কৰোঁ নাৰিকলৰ লাড়ু বনাওঁ আৰু নাৰিকলৰ লাড়ু আমি বিভিন্ন উৎসৱ পাৰ্বন বিহুৱে সংক্ৰান্তিয়ে আমাৰ নাৰিকলৰ লাড়ু ব্যৱহাৰ হয় বিবাহ বিবাহ এখন আৰম্ভ কৰিবলৈ হ'লেও আমি অতিথি আপ্যায়ন কৰিবৰ বাবে আমি নাৰিকলৰ লাড়ু ব্যৱহাৰ কৰোঁ নাৰিকলেৰে তৈয়াৰী বিভিন্ন ধৰণৰ পিঠা আৰু নাৰিকলৰ পৰা বহুতো সামগ্ৰী প্ৰস্তুত কৰোঁ আমি সকলোবোৰ অনুষ্ঠান আমি ধৰক সকাম এখন কৰিবলৈ হ'লেও আমি নাৰিকলেৰে পিঠা লাড়ু প্ৰস্তুত কৰি অতিথিক শুশ্ৰষা কৰোঁ আৰু আৰু মছলা মছলা আমাৰ অসমীয়া থলুৱা খাদ্য সংস্কৃতিৰ লগত বিশেষভাৱে মছলা বুলি ক'বলৈ গ'লে ঘৰতে প্ৰস্তুত কৰা আদা নহৰু জালুক জালুকৰ গুড়ি ধনীয়া গুড়ি জিৰা আৰু এই সকলোবোৰ আমি প্ৰস্তুত কৰি আমি খাদ্য খাদ্যৰ জুতি লওঁ অসমীয়া থলুৱা খাদ্যৰ জুতি লওঁ মাং মূৰ্গী মাংস অকণ ৰান্ধিবলৈ আমি বিশেষভাৱে আমি থলুৱা মছলা হিচাপে আমি জিৰা পেকেট মছলা আমি ব্যৱহাৰ খুব কম কৰোঁ যদিও কৰোঁ খুব কম পৰিমাণেহে কৰোঁ আৰু আমি অসমীয়া মানুহে অতিথি আগ অতিথিৰ আগমন ঘটিলেও আমি অতিথি শুশ্ৰূষা কৰিবলৈ বিভিন্ন প্ৰণালীৰ খাদ্য বনাই সেই মছলা ব্যৱহাৰ কৰোঁ ঘৰতে তৈয়াৰী মছলা বিশেষভাৱে আমি ব্যৱহাৰ কৰোঁ আৰু চেনী চেনীটো বিশেষভাৱে আজিকালি বহুতো লোকে চেনী খোৱা কমায়েই দিছে বিভিন্ন বেমাৰ আজাৰ বাবে বিশেষভাৱে চুগাৰ ডায়েবেটিছ থকা লোকসকলে চেনীটো একেবাৰে কমাই খোৱা হয় আৰু চেনী আমি বিভিন্ন জলপান পায়স ৰান্ধিবলৈ আৰু চাহ বনোৱা সকলোতে আমি চেনী ব্যৱহাৰ কৰোঁ আৰু চেনী চেনীৰ জৰিয়তে আচলতে যিসকলে এৰাই চলিছে পৰাপক্ষত চেনীটো এটা নিৰ্দিষ্ট বয়সৰ পৰা এৰি এৰিয়েই চলিব লাগে বুলি আমি ভাবোঁ আৰু আজিকালি শৰীৰ শৰীৰক লৈ সকলোবোৰ সচেতন সচেতন ব্যক্তিসকলে মই জনাত চেনীৰ পৰিমাণ কমায়েই খাব লাগে